আমাৰ ইয়াত জন্তুবোৰ চৰিবলৈ জেগা আছে থাকিলেও বহুত কম পৰিমাণ এই ইয়াত জন্তুবোৰ চৰিবলৈ যিবোৰ জেগা আছে সেইবোৰত প্লাষ্টিক বায়ু প্ৰদূষণ হয় প্লাষ্টিকৰ কাৰণে ওচৰত কোম্পানী চোম্পানীগিলাকৰ কাৰণে ধোঁৱাটো আহে আহি গৰু ছাগলী যিবিলাক পোহনীয়া জীৱ জন্তু সেইবিলাকৰ ওপৰত প্ৰভাৱ পৰা সেউজীয়া বাগিচা থাকিলেও গোপচাৰ গোপচাৰ বুলি কয় গোপচাৰ থাকিলেও গোপচাৰত যিবিলাক সেউজীয়া গছ গছনি আছে থাকা গাছ গছনিবিলাক পোক পৰুৱাই নষ্ট কৰা কৰিলে জীৱ জন্তুৱে খালে জীৱ জন্তুবিলাকৰ বেমাৰ আজাৰ হয় বেমাৰ আজাৰ হৈ মৰি থাকে আৰু যিবিলাক প্লাষ্টিক পেলনীয়া সামগ্ৰী যিবিলাক পেলনীয়া সামগ্ৰী সামগ্ৰীবিলাকৰ কাৰণে পানীত উটি ভাঁহি যায় ঘাঁহ বনৰ ওপৰত পৰে পৰিলে সেইবিলাক গৰুই খায় গৰু ছাগলী খালে বেমাৰ লাগে আৰু যিটো বৰষুণ হয় বৰষুণৰ ফলত এছিড বৰষুণৰ ফলত জীৱ জন্তুৰ স্কিনৰ প্ব্লেম হয় স্কিনৰ পব্লেম হয় জীৱ জন্তু এনেকুৱা নষ্ট হয় মৰি থাকে প্লাষ্টিকৰ যিবিলাক সামগ্ৰী পেলনীয়া মানুহবিলাকে যিগিলা জ্বলাই দিয়ে জ্বলাই দিয়াৰ ফলত যিটো ধোঁৱা ওলায় ধোঁৱাটোৰ ফলত বায়ু প্ৰদূষণ হয় বায়ু প্ৰদূষণ হ'লে জীৱ জন্তু আদিৰ বেমাৰ আজাৰ হয় পলট্ৰি ফাৰ্মৰ প্ৰব্লেম হয় মই এজন বিজনেছমেন বাৰু পলট্ৰি ফাৰ্মাৰ ফাৰ্মতো বায়ু যিটো বায়ু বেয়া বায়ু বতাহত ইফাল সিফাল হয় সেই বতাহত বেমাৰ আজাৰ হয় পলট্ৰি ফাৰ্মত প্ৰব্লেম হয় সেউজীয়া যিবিলাক গোহাৰে গৰু চৰা বা ছাগলী চৰা গোপচাৰ যিবিলাক আছে সেইবিলাকৰ ওপৰত যিগিলা প্লাষ্টিক বা জাৱৰ জোঁথৰ আদি পেলনীয়া সামগ্ৰী সেইবিলাক যদি মানুহে পেলায় তাত তাত বিভিন্ন বীজাণু হয় বীজাণুৰ ফলত জীৱ জন্তুৰ বেমাৰ আজাৰ হয় আৰু আমাৰ ইয়াত জীৱ জন্তুৰ যথেষ্ট পৰিমাণৰ বেমাৰ আজাৰ হয় তাৰ কাৰণবিলাক হৈছে বায়ু প্ৰদূষণ কোম্পানীৰ যিবিলাক কল কাৰখানা হৈছে তাৰ পৰা বায়ু যিটো ধৰণৰ গেছ এটা ওলায় গেছটো বা ধোঁৱাটো ওলায় সেই ধোঁৱাটোৰ ফলত গছ গছনিগিলাক কিবা সেউজীয়া পাতৰ ওপৰত ক'লা এটা তৰপ এটা পৰি যায় কিহৰ কাৰণে তাৰ ফলতো জীৱ জন্তু ইত্য়াদিৰ বহুত ধৰণৰ বেমাৰ আজাৰ হয় আৰু পানীটো আমাৰ ইয়াত বহুত বেয়া পানীটো বেয়া হোৱাৰ কাৰণ হ'ল ইয়াত প্লাষ্টিক বা পেলনীয়া সামগ্ৰী সেইবোৰ পানীত যায় যিগিলা হেৰি এই বৰিং থাকে বৰিঙত পৰে পৰিলে আৰু পানীবিলাক বেয়া হয় সেইবিলাক গৰু ছাগলীয়ে বা হাঁহ চৰাই চিৰিকটিয়ে খায় খালি তাৰ পৰাও বেমাৰ উৎপন্ন হয় তেনেকুৱাকে জীৱ জন্তু বহুত মৃত্য়ুমুখত পৰিছে আৰু যিটো বৰষুণ হয় এছিড বৰষুণ এছিড বৰষুণৰ ফলত জীৱ জন্তুৰ বহুত বেমাৰ আজাৰ হয় হোৱাৰ কাৰণে ডক্তৰৰ অভাৱ হয় ডক্তৰ থাকিলে ধৰ জীৱ জন্তু অলপ সুৰক্ষিত হয় ডক্তৰৰ অভাৱ হয় ডক্তৰটো থাকিলে ভাল বা বেমাৰটো অহাৰ আগতে যদি তাৰ প্ৰটেকচনৰ কিবা এটা ব্যৱস্থা কৰে ধৰ জীৱ জন্তু বেমাৰ এটা হোৱাৰ আগতে অলপ লগাৰ লগে লগে যদি ডক্তৰে তেনেকুৱা চিকিৎসা ধৰ ফ্ৰী চিকিৎসা বা এনেকুৱা আগতীয়াকে বেমাৰটো গম পালে জীৱ জন্তুক তাৰ প্ৰটেকচন দিবা পাৰি দিলে জীৱ জন্তু ধৰ মৰাৰ পৰা কিছু হাত সাৰিলে হয় আৰু গৰমৰ দিনত পানীটো বহুত গৰম হ'লে জীৱ জন্তুৱেই নলা নৰ্দমাৰ পানীগিলাক গৰম হ'লে সেইবিলাক পানী খায় খালি জীৱ জন্তুৰ বহুত ধৰণৰ বেমাৰ হয় হ'লে আৰু আমিটো গম নাপাওঁ কেনেকুৱা ধৰণৰ বেমাৰ হয় সেই ফলতো জীৱ জন্তু মৰে জীৱ জন্তুৰ ওপৰত বেয়া বেমাৰ ধৰ প্ৰায় প্ৰতিবছৰে বা প্ৰায় মাহত ধৰ বেমাৰ থাকেয়ে তাৰ প্ৰটেকচন ধৰা এতিয়ালৈ তেনেকুৱা পিছতহে বে ধৰ জীৱ জন্তু কিছু আধাআধি মৰাৰ পিছতহে চিকিৎসকে ধৰ তাৰ মেডিচিন ওলায় মেডিচিন ওলালে সেয়া মেডিচিন খুৱালে কিছু পৰিমাণহে বচা যায় হাণ্ড্ৰেড পাৰ্চেণ্টৰ মোটামুটি ছিক্সটি চেভেন্টি পাৰ্চেণ্ট মৰ্টেলিটিয়ে হৈ যায় মৰাৰ পিছতহে ধৰ চিকিৎসকে মেডিচিন দিয়ে মেডিচিন দিয়াৰ ফলত বাচে বাচিলেও বহুত কম পৰিমাণে জীৱ জন্তু চাৰিব পৰা আমাৰ ইয়াত জাগা আছে জাগা থাকিলেও বহুত যথেষ্ট পৰিমাণৰ জাগা নাই কিছু পৰিমাণে আছে তাত তাত জীৱ জন্তু যিগিলাকক ধৰ এই বাৰিষাৰ দিনত ঘাঁহ সেউজীয়া বনাঞ্চলৰ অভাৱ হয় অভাৱ হ'লে ধৰ যিগিলা ধৰ বা কিনা যিগিলাক জীৱ জন্তুৰ খাদ্য় সেইবিলাক খুওৱা যায় আকৌ সেই টাইমত সেই খাদ্য়টোৰ মূল্য় বহুত যথেষ্ট বেছি হৈ যায় হোৱাৰ ফলত কৃষকৰ অলপ অসুবিধা হয় আমাৰ অসুবিধা হয় আৰু বানপানী যেতিয়া বানপানী আহে বাৰিষাৰ দিনত বানপানী আহিলে যিগিলা সেউজীয়া বা পথাৰ বা গৰু চৰা গোপচাৰ সেইবিলাকত বানপানী যেতিয়া উঠে উঠিলে তাৰ যিগিলা বনাঞ্চল সেউজীয়া ঘাঁহ বা বন গছ গছনি এইবিলাকৰ ওপৰত যিটো এটা বানপানী কমি যোৱাৰ পিছত পলস এটা যিটো এটা পলস পৰি যায় সেই পলসটো খোৱাৰ পিছত বা গৰু ছাগলী বা হাঁহ চৰাই এইবিলাক যিগিলা পানী ৰৈ যায় সেইগিলাকৰ ওপৰত যিগিলা জীৱ জন্তু চৰি ফুৰে বা সেউজীয়া ঘাঁহ খাব নাপায় যিটো পলস পৰি যায় বোকাৰ ঘাঁহ সেইটোকে খায় খালে ধৰ তাৰ পৰা বেমাৰ যথেষ্ট পৰিমাণৰ বেমাৰ হয় বেমাৰ হ'লে চিকিৎসকৰ ওচৰত গ'লে চিকিৎস যিটো মেডিচিন দিয়ে সেইটো মেডিচিনে কামে নকৰে ধৰ আৰু সেইটো চিজনত যিটো এটা বেমাৰ আহে যিমান মেডিচিন লগালেও সেই বেমাৰটো ধৰ সুৰক্ষিত নহয় বেমাৰটোৰ ফলত জীৱ জন্তু মৃত্য়ুমুখত পৰেয়ে আৰু কৃষকৰ তাৰ ফলত বহুত যথেষ্ট পৰিমাণৰ লোকচানৰ সন্মুখীন হয় হোৱাৰ ফলত যিবিলাক কৃষকে গৰু ছাগলী হাঁহ পাৰ ইত্য়াদিৰ ওপৰত নিৰ্ভৰ কৰি চলি থাকে কৃষকসকলৰ বহুত অসুবিধা হয় তাৰ ফলত সু ব্য়ৱস্থা এটা লাগে সু ব্য়ৱস্থা এটা হ'লে ভাল বা যিগিলা নদী পানী যোৱা নদী ধৰ নদীগিলাকৰ যি টিগিলাক মাথাউৰি মাথাউৰিগিলা যদি সু ব্য়ৱস্থা হয় বোলে পানীগিলা যদি নদীৰ পৰা নোলায় নোলালে সেউজীয়া বনাঞ্চল নষ্ট নহয় নহ'লে ধৰ জীৱ জন্তু সেই যিটো সেউজীয়া ঘাঁহ বন ইত্য়াদি যিবিলাক খাই থাকে সেইবিলাক ধৰ খাই থাকিব পাৰে যেতিয়া নদীৰ পানী ওলাই যায় আৰু বানপানী হয় বানপানীৰ ফলত সেউজীয়া ঘাঁহ বন ইত্য়াদিগিলা বেয়া হৈ গ'ল গৰুগিলাকৰ বা ছাগলীগিলাকৰ জীৱ জন্তু যিবিলাক ধৰ যিবিলাক জীৱ জন্তুই সেইবিলাক ঘাঁহ ভক্ষণ কৰে সেইবিলাকৰ ওপৰত বহুত ধৰণৰ বেমাৰৰ প্ৰভাৱ পৰে সেইটো এটা বেমাৰৰ মেইন কাৰণ তাৰপিছত সেই যিবিলাক জীৱ জন্তু বানপানীত মৰি যায় বানপানীত মৰি যোৱা জীৱ জন্তুগিলা উটি উটি আহি নদীটো নাপায় যায় আকৌ ৰিটাৰ্ণ সেইগিলা গাঁও বা সেই যিগিলা গৰু চৰা গোপচাৰ সেউজীয়া বনাঞ্চল তাতে ফঁচি ফঁচি ৰয় আকৌ গৰু ছাগলী তাৰ ওচৰতে ঘাঁহ বন বা কিবিকিবি খায় খোৱাৰ ফলত তাৰে যিটো বীজাণু বা জীৱটো মৰি যোৱা যিটো ফুলি তাৰ ধৰ বীজাণুটো ওলায় বা গেছটো ওলায় সেইটোৰ ফলত বাকী ওচৰত যোৱা জীৱ জন্তুবিলাক সেইবিলাকৰ মৃত্য়ু হয় হোৱাৰ ফলত আমাৰ বহুত লছ হয় আমি যিহেতু কৃষক আমাৰ যথেষ্ট পৰিমাণৰ লছ হয় হোৱাৰ ফলত তাৰে সু ব্য়ৱস্থা কৰিলে ভাল